এহ্ নিজাকৈ ফল আৰু পাচলিৰ খেতি কৰা যিটো চেষ্টা এয়া বাৰু মাজে মাজে কৰা হয় যিহেতু আমাৰ গাঁৱৰ ঘৰত এখন বাৰী আছে তাত মোৰ স্বামীয়ে বিভিন্ন ধৰণৰ পাচলি নিজাকৈয়ে খেতি কৰে যেনে ধৰক ৰঙালাও আলু লাইশাক যিবিলাক বতৰৰ যে পাচলি বন্ধাকবি এইবিলাক খুব সুন্দৰকে তেওঁলোকে কৰে তেতিয়া মই অলপ সহায় কৰোঁ আৰু ভাল লাগে এইবিলাক কৰি কাৰণ থলুৱাভাৱে আমি যেতিয়া এইবিলাক খেতি কৰি উৎপাদন কৰিছোঁ আমি ইয়াত কোনোধৰণৰ সাৰ প্ৰয়োগ নকৰোঁ মাত্ৰ গোবৰ প্ৰয়োগ কৰি এইবিলাক খেতি কৰা হয় আৰু এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণেও উপযোগী হয় আৰু আমি এইবিলাক খালেও আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা তেনেই কম